হেল্ল' অঁ গোহাঁই দোকানত লাগিছেনে এই আপোনালোকৰ তাতে এই মোবাইল পোৱা যাব নেকি বাৰু

অঁ কোনটো ব্ৰেণ্ডৰ মানে হেৰি কো কি পোৱা যাব বাৰু কি হেৰি হ'ল আকৌ মোৰ আগৰ পুৰণা মোবাইলটো মানে বেয়া হ'ল তো তাকে মানে আপডেট কৰিম বুলি ভাবিছিলোঁ মোবাইল এটা পিছে কিবা অফাৰ চফাৰ চলি আছে নেকি বাৰু মোবাইলত অঁ এই আপোনালোকৰ ওচ ওচৰৰ গাঁওখনৰ পৰা এই পেচাৰ

আপোনাৰ দোকান ছাগৈ এতিয়া খোলা আছে ঠিক আছে তেতিয়াহ'লে মই মই তেতিয়াহ'লে সোমবাৰেমানে গৈ পিনে চাৰে নটা বজাত যাম মই দহটামানত পোৱাকৈ তো এঘাৰটামান বজাত পোৱাকৈ যাম তাৰপিছত লৈ আহিম ঠি ঠিক আছে বাৰু দিয়ক